অসমৰ এখন অন্যতম জিলা হৈছে ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় জিলাখন অতি এখন ডাঙৰ এটা বিস্তৃত অঞ্চল আগুৰি আছে ঠাই ভেদে জিলাখনৰ জলবায়ু পৃথক পৃথক আমাৰ যিহেতু মই টাউন অঞ্চলত বসবাস কৰোঁ অৰ্থাৎ ডিব্ৰুগড়ৰ চহৰ অঞ্চলত বসবাস কৰোঁ ইয়াত জলবায়ু সময় অনুসৰি ভিন্ন ভিন্ন ৰূপে সলায় আৰু ইয়াত উদ্যোগ প্ৰধান যিহেতু এখন ঠাই জলবায়ু ইয়াত সেই উদ্যোগৰ পৰা ওলোৱা ধোঁৱা বা প্ৰদূষণে জলবায়ুৰ পৰিৱৰ্তনত অৰিহণা যোগায় আৰু গাঁৱৰ অঞ্চলত পথাৰ বা তেনেকুৱা মুকলি পৰিৱেশৰ সৈতে আৰু তেনে স্থলত ঠাণ্ডাৰ প্ৰভাৱটো বহুত অতি প্ৰকোপ হয় মুকলি অঞ্চলত যিহেতু আমি অনুভৱ কৰোঁ যে ঠাণ্ডাৰ প্ৰকোপটো ত চহৰৰ তু তুলনাত অত্যধিক হয় আৰু নদ নৈ নৈৰ পৰা ওলোৱা শিতল বতাহ পাহাৰৰ পৰা পথাৰৰ পৰা অহা বতাহ এনেবোৰে আমাৰ জলবায়ুৰ ওপৰত এক প্ৰভাৱ পেলায় আৰু বৰ্তমানৰ বতৰ যিহেতু ঠাণ্ডাৰ বতৰ ইয়াত বহুতো ঠাণ্ডাৰ প্ৰভাৱ পৰিছে জলবায়ু ক'বলৈ গ'লে একেবাৰে ঠাণ্ডা আৰু বৰ্তমান সময়ত যিহেতু বৰষুণ দি আছে আৰু ইয়াত অঞ্চলভেদে ঠাইভেদে বৰষুণৰ পৰিমাণো ভিন্ন ভিন্ন ৰূ ৰূপে দেখা দিছে ক'ৰবাত যদি শিল বৰষুণ বতাহ আৰু ক'ৰবাত চিপ চিপকৈ ক'ৰবাত যদি ধাৰাসাৰ বৰষুণ দিছে ক'ৰবাত বৰষুণ দিয়া নাই তেনেদৰে জ জ জলবায়ুৰ ক্ষেত্ৰত এটা পৃথক পৃথক প্ৰভাৱ আমাৰ ডিব্ৰুগড় জিলাখনত দেখিবলৈ পোৱা গৈছে আৰু বতাহৰ প্ৰকোপ প্ৰবল বতাহত বহুতো ঠাইত গছ গছনি ঘৰ দোৱাৰ ভাঙাও আমি বাতৰিৰ মাধ্যমেৰে দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত আমাৰ অসমৰ চৰকাৰে যি সহায় বা অৰিহণা যোগাব সেয়া আমি দৃষ্টি নিবদ্ধ আৰু আমিও বিচাৰোঁ যে এনে পৰিৱেশত এনে পৰিস্থিতিত বতৰৰ যি অভাৱনীয় সুচনাত সুচনীয় পৰিৱেশত চৰকাৰেও দুখীয়া দৰিদ্ৰ লোকক সহায় কৰক আৰু আমিও বিচাৰোঁ সোনকালে এই বতৰ সলনি হওক প্ৰতিকূল বতৰ ঘূৰি আহক এই ঠাণ্ডা বা অতি প্ৰকোপ প্ৰবল ঠাণ্ডা বা বতাহ বৰষুণ এই ধৰণৰ জলবায়ুৰ সলনি এটা সুন্দৰ বতৰ আমাৰ মাজলৈ ঘূৰি আহক ঋতু অনুসৰি আমাৰ ডিব্ৰুগড় জি জিলাখনত বতৰ বহুতো পৃথক পৃথক হয় আঘোণ বা তেনেকুৱা মাহত বৰষুণ প্ৰায় নিদিয়ে কিন্তু বৰ্ষা ঋতুত বৰষুণ দিয়ে আৰু সময়ত আমাৰ ডিব্ৰুগড় জিলাত ধান পথাৰত কৃষকসকলে লগোৱা দেখা যায় এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে আমাৰ পথাৰত ৰুৱনী হালোৱাসকলে আৰু সেই ঋতুত অৰ্থাৎ বৰষা ঋতুত যি আমাৰ এটা কৃষকময় পৰিবেশৰ সৃষ্টি হয় গ গতিকে আমি বহুতো আনন্দিত হওঁ আৰু ইয়াৰ উপৰিও শৰৎ হেমন্ত আতি আদি কালত যিহেতু ধান পকিবলৈ আৰম্ভ কৰে আৰু সেই সময়ত পথাৰৰ সোণালী ৰঙে আমাৰ ডিব্ৰুগড় বাসীৰ মন আপ্লুত কৰে তেনে স্থলত তেনে সময়ত জ জলবায়ু বহু শীতল হয় আৰু বৰষুণৰ সলনি ঠাণ্ডা বা কুঁৱলীয়ে আৱৰি ধৰে গতিকে ডিব্ৰুগড় অন্য ঠাইৰ দ দৰে ডিব্ৰুগড় জিলাতো ঋতু অনুসৰি জলবায়ু পৃথক পৃথক হয় আৰু ঠাই অনুসৰিও জলবায়ু পৃথক পৃথক হোৱা পৰিলক্ষিত হোৱা দেখা যায়